মোৰ ঘৰৰ বাগিচাখনৰ ফুলবিলাক ফুলি থকা দেখিলে মোৰ বহুত মানে মনটো একে প্ৰফুল্লিত হয় খুব মানে ভাল অনুভৱ হয় সেইকেইদিন ঠাণ্ডাৰ দিনত মানে ফুলবোৰ বেছিকৈ ফুলে মানে ধৰি লওক চিজন ফুলবিলাকো আনি ৰোৱা হয় বা ঘৰুৱা ফুলবিলাকো মানে চব ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা মাহত মানে গোলাপ ফুলবিলাক ধৰি লওক কাটি দিয়া পিছত ইমান ধুনীয়াকৈ মানে ফুলবিলাক ওলায় নহয় ৰাতিপুৱা যেতিয়া শোৱাৰ পৰা উঠি দুৱাৰখন খুলোঁ তেতিয়া মানে ফুলবিলাক দেখিলে মানে মনটো ইমান ভাল লাগে মানে তাপা ধৰি লওক সেয়া ফুলকে নি আকৌ ধৰি লওক ভগৱানৰ যেতিয়া পূজা কৰোঁ তাত দিওঁ মানে ফুল বিচাৰি ফুৰিব নালাগে মানে ঘৰতে মানে আনি ৰোৱা ফুলৰ পাই আনি মানে দিওঁ মনটো ভাল লাগে আৰু ফুলবিলাক দি কৰি তাপা ঠা আকৌ গৰম দিনত ধৰি লওক অকণমান সেই হয় আৰু শুকাই যায় তথাপিতো মানে পানী দি যত্ন কৰি মানে সেই ফুলবিলাক ভালকৈ মানে ৰাখোঁ আৰু তাপা বৰষুণ দিলে আকৌ ফুলবিলাক অলপ সৰি যায় যে তেতিয়া অলপ মানে মনটো বেয়া লাগে আৰু তথাপিতো মানে বাগিচাখনৰ ফুলবিলাক ফুলি থকা দেখিলে একদম মনবোৰ খুব ভাল লাগে মানে এনেই বহি থাকিলে ফুলনিখনত চাই থাকিলে মনবিলাক ভাল লাগে বা মানুহ আহি এনেকৈ চাই ৰৈ পেলাই ইমান ভালকৈ ফুলি আছে ফুলবিলাক দেখি মানে সকলোৱে মানে কয় নাই সমাদৰ কৰে খুব ভাল লাগে মানে সেই গতিকে মানে মানুহৰ ঘৰ এখনত এখন বাগিচা থাকিব লাগে আৰু বাগিচাখনত মানে ফুলবিলাক ফুলি থাকিব লাগে আৰু সেইবিলাক অলপ আমি যত্নও ল'ব লাগে যত্ন ল'লে সকলোৰে ঘৰতে এই ফুলবিলাক হ'ব সেই গতিকে আমাৰ মানে ভালেই এখন ফুলনি সকলোৰে ঘৰত থাকিব লাগে আৰু এই ফুলবিলাকৰ যত্ন ল'ব লাগে